কুকুৰা হাঁহ পোহাৰ বাহিৰেও ল'ৰা ছোৱালীয়ে বেলেগ বিজনেছ কৰিব লাগে আজিকালি কাৰণ কেলৈ কুকুৰা হাঁহ পুহিলেও বেলেগ বিজনেছ কৰিব মানে আমাৰ কুকুৰা হাঁহ পুহি এতিয়া কটা কাটি কৰি বিকিবলৈ তিনিআলি চাৰিআলিয়ে দোকান বনাব পাৰে তাৰপিছত আকৌ দোকানত এতিয়া কাটিব পাৰে বিকিব পাৰে বিকি তাৰমানে এতিয়া বেলেগ বিজনেছ কৰিব পাৰে এইখন দোকানখনতো এতিয়া অকলে কুকুৰা হাঁহে নহয় নহয় আন শাক চব্জিও বিকিব পাৰিব বিকি মানে ইটো সিটো উলিয়াব বিকিব পাৰিব তেতিয়া মানে বিজনেচ বুলিলে সব বিজনেচেই কৰিব পাৰিব এতিয়া ধৰি থওক এতিয়া বোলে মাছ বিকোঁ দোকানখন দিলে বনালে দোকানখনত বা এতিয়া বোলে মাংস বোলে সেই কুকুৰা কাটোঁ হাঁহ কাটোঁ মানে সব হেৰি কৰিব পাৰিব তেনেকৈতো দুটকা ওলাব আৰু বোলে এনেইতো আৰু গাঁওখনত আৰু কৰোঁ বুলিলে মানে ল'ৰা ছোৱালীয়ে অকলে বোলে এটাৰে এনেকৈ কৰিলে নহ'ব নহয় মই বোলে এইয়া বোলে গাখীৰ পৰা ধৰি চব্জিৰ পৰা ধৰি মানে এতিয়া গাই কি কয় দোকান বজাৰ গেলামালৰ দোকান মানে তেনেকুৱা সববোৰে কৰিব পাৰে মাং অকল মূৰ্গী বা মাংস চ হেৰি হেৰি কৰিলে নহ'ব বেপাৰ কৰিলেই নহ'ব আৰু অনেক হেৰি আছে গাঁওখন এতিয়া আৰু যেনিবা অকল বিজনেচই মানে কোনোবাই বেপাৰ কৰিব কিবা কিবি চব্জি বিকিবগৈ বোলে ধান চাউলৰ বেপাৰ এতিয়া বোলে কি কয় অনেকখিনি আৰু তেনেকৈ হেৰি কৰিব পাৰে